নদীত মাছ আমি মাৰি আনি বজাৰত এই কাটাত বিক্ৰী কৰোঁ নদীত মাছ মাৰিব যাওঁতে আমি বিশেষকৈ নাৱেদি বৰশীলৈয়ো মাছ মাৰিব যোৱা হয় মানে ডাঙৰ ডাঙৰ বৰশী লৈ যোৱা হয় তাত বহুত দীঘল জৰি থাকে সেনেকৈ মৰা হয় তাৰপিছত আমি নদীত মাছ এই ডাঙৰ জা জাল লৈ যোৱা হয় ডাঙৰ ডাঙৰ জাল এনেকৈ নদীত মাছ মৰা হয় আৰু নদীত মানে এ এই কি কয় মে মেটেকা চেটেকা এনেহেনকৈ লগ কৰি থৈ দি তাতে সেইয়ো বাঁহ বান্ধি দি সেনেকৈও ৰাখি থৈ দি তাতে মাছ সময়ত মৰা হয় মাছগিলাখেন মাৰি নি কাটাত দিয়া হয় তাত ডাক চলে ডাকত মাছটো বিক্ৰী হয় এনেহেনকৈ উৰুকাৰ দিনা বিশেষকৰি মাছৰ দামটো অলপ বে বেছিকৈ পোৱা যায় উৰুকাত ডাঙৰ ডাঙৰ ডাঙৰ মাছগিলাখনতো বহুত বেছি দাম পোৱা যায় আমি ন নদীত মাছ মাৰিব যাওঁতে আমি বহুত লগ সমনীয়া লগত যাই তাৰপৰা মাছ ধ ধৰি আনি ওচৰত আমাৰ যিমান কেইখন বজাৰ আছে তাত নিওঁ নি কেনে তাত বেচি আমি ভাল উপকৃত হোৱা হয়